ভাৰতৰ প্ৰত্যেক ঘৰৰ ৰাতিপুৱা চাহ অবিহনে নহয় ব্ৰেকফাষ্টত বা পুৱা আহাৰত প্ৰত্যেক ঘৰ মানুহে চাহ খায় ঠিক তেনেকৈ আমাৰো ব্যতিক্ৰম নহয় ৰাতিপুৱাই শুই উঠি ব্ৰাছ কৰি চাহ একাপ নাখালে যেন দিনটো ভাল নালাগে এনেকুৱাই তাতে মই অসমৰ ল'ৰা অখমত চাহৰ কাৰণে বিখ্যাত তাতে মই অসমৰ ডুমডুমাৰ চাহ নগৰীৰ পৰা বিলং কৰোঁ তাতে চাহ ঘৰত কেনেকৈ বনায় বুলি ক'লে বিভিন্ন ধৰণে বনায় চাহ আমাৰ ঘৰত কেতিয়াবা গাখীৰ চাহ পৰা ৰাতিপুৱা লালচাহেই ৰাতিপুৱাটো আৰম্ভ হয় গধূলি টাইমৰ পৰা গাখীৰ চাহ বনোৱা হয় গাখীৰ তাৰপিছত চেনি চাহ লং ইলাচি তেজপাত আদা বিভিন্ন ধৰণে চাহ বনোৱা হয় বতৰ অনুসৰি বিভিন্ন ধৰণে চাহ বনায় কেতিয়াবা জালুক চাহ বনোৱা হয় ঠাণ্ডা দিনত বিশেষকৈ তাৰপিছত যিহেতু মই এজন চাহ খেতিয়কৰে ল'ৰা নিজৰ ঘৰতো চাহ আছে নিজৰ কেতিয়াবা মই নিজে ব বনোৱা গ্ৰীণ টিও ব্যৱহাৰ কৰিছোঁ বনাবলৈ চেষ্টা কৰিছো গ্ৰীণ টি মোবাইলতে চাই যিহেতু নিজৰ ঘৰতে চাহ গছ আছে যিহেতু বনাবলৈ চেষ্টা কৰিছিলোঁ তেনেকুৱাকেও কেতিয়াবা তেনেকুৱা চাহো খাইছোঁ ঘৰত নিজে বনোৱা নিজৰ বা নিজৰ বাৰীৰ নিজৰ বাগানৰ চাহ বনাবলৈ চেষ্টা কৰিছোঁ খাই ভালে লাগে চাহ চাহ নাখালে আমাৰ ৰাতিপুৱা দিনটো যেন আধৰুৱা হৈ থাকে এনেকুৱা কথা চা চাহ অবিহনে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে দিনটো আধাৰুৱা ৰাতিপুৱা চাহকাপ নাখালে যেন বিশেষকৈ অসমৰ মানুহে চাহ অবিহনে ৰাতিপুৱা ৰাতিপুৱা বা দিনটো আধৰুৱা যেন লাগে প্ৰত্যেকৰে আজিকালি বিভিন্ন ধৰণে চাহ কুৱালিটী বনোৱা হয় বা গ্ৰীণ টিৰ পৰা আৰম্ভ কৰি বিভিন্ন গ্ৰীণ টি তাৰপিছত আৰু হোৱাইট টি গল্ডেন টি বিভিন্ন ধৰণৰ তেল টি ব্যৱহাৰ কৰে কিন্তু আমি ইমান যিটো আদিম যুগৰ পৰাই চাহ খোৱা হয় সেইটোকে খাওঁ গ্ৰীণ টি খুব কম খোৱা হয় নিজে প্ৰস্তুত কৰিছিলোঁ এবাৰ তেতিয়া খোৱা হৈছে নিজে আৰু চাহৰ বিষয়ে আমাৰ ঘৰৰ প্ৰত্যেকে চাহ অবিহনে নহয় প্ৰত্যেকেই চাহ খায় গাখীৰ চাহ খাই মই ভাল পাওঁ বিশেষকৈ গাখীৰ চাহ লং ইলাচি তেজপাত দি ধুনীয়াকৈ চেনি দি ধুনীয়া কৰি চাহ কাপ খালে ভাল লাগে আৰু চাহৰ যোনটো গোন্ধ সেই গোন্ধটো ভাল লাগে বিশেষকৈ নিজৰ কাৰণে চাহ অকণমান মিলাই দিলে ভাল লাগে যিহেতু ফ্ৰেছ বিনা মেডিচিন বনোৱা চাহ

আপোনাৰ অসমৰ মানুহৰ চাহ প্ৰাণ হয়ে কিন্তু লাহে লাহে চাহ খেতিয়কসকলৰ কিন্তু লাহেকৈ বজাৰৰ মূল্য কেঁচাপাত বজাৰৰ সঠিক মূল্য নাপায় মৰো মৰো অৱস্থা হৈছে যেনেকৈ আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে যিহেতু কেঁচাপাতৰ মূল্য একেবাৰে কম হৈছে কিন্তু চাহৰ কিন্তু মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত যথেষ্ট যদিও খেতিয়কক দিবলৈ নিবিচাৰে সেইকাৰণে মোৰ চৰকাৰলৈ বিশেষভাৱে অনুৰোধ থাকিল চাহ খেতিয়কক যাতে চৰকাৰে উচিত মূল্য দিয়ে তাকে মোৰ বিশেষভাৱে অনুৰোধ থাকিল এজন অসমৰ নাগৰিক হিচাপে বা চাহ খেতিয়কৰ ল'ৰা হিচাপে মই এইটো চৰকাৰলৈ অনুৰোধ কৰিলোঁ চাহ খেতিয়কে যাতে উচিত মূল্য পায় তাকে